অঁ কওক মেধি কি হে কালি মানে অঁ ৰতনপুৰক তাকেটো ভাবিছোঁ ৰ'বা যাম এই তাকেটো বৰ জোৰ কৰি মাতিছে গোটেই একেবাৰে চিঠি ঘৰত লেগি দিবা আহিছিল ভাল লাগিব ভাল লাগিব তাকেটো এ ক'ত আৰু ষ্টাইল আমাৰ সেই একো নকৰোঁ হে মই এনেই নাওমান আৰু আ ই বৰ দিছো নকব দক সেইখানৰ বিয়াৰ কথা এ খয় নখয় সমান হৈছে দিয়ক বাপ্পা ঐ বাপ্পা ঐ ইমান কথা তাহাৰ কথা আকৌ নহয় এ বাপ্পা ঐ বিয়া খনে দেখে দিছে দিয়ক আকৌ নাই বাহিৰে ৰং চং অ' ভিতৰে আকৌ নাই অঁ হে বৰ ঠৌগা অঁ অ' মই গুৱামুৰী খোৱা চলেদি চুইছিলোঁ কাপোৰযোৰা কেমবা কম দামী অঁ এ মই দূৰৰ পে মনবা পাছছোঁ অঁ হে কম দামী ফাৰ্নিচাৰ এ আমাৰ আমাৰ দেউতা আহোন তাতকে আমাক ভাল দিছিল হে মোৰ পেটটোও কেমবা কৰিছে গোটে খাই উঠি মই বেয়া বস্তু খাব নোৱাৰো না অঁ আমাৰো ঘৰত দামী চাউলৰ ভাত খাওঁ না মোৰ এগলা হজমেই নহয় এইবিলাক বিয়াৰ ভাত তাকেটো আপুনি কি আপোনাৰ গা বেয়া কচ্ছি এ কৰিবই দক কৰিবই দক ইমান ডাঙৰ ডাঙৰ কথা কৈ বিয়া খন কি কছ্ছি দেখছি না অঁ তাকেটো কাম নাই এগলা এ পইচা খৰছ কৰিব নৰে মহা কৃপণ বাপ্পা ঐ কথাৰ সাগৰ গোটেই বাপ্পা ঐ বা্প হ'ব দক অঁ দক অঁ লগ পাম দক লগ পাম দক অঁ দক দক ঠিকে আছে দক অঁ